অঁ হেল্ল' কওকচোন অঁ হয় হয় হয় ঠিকেই আপুনি আপুনি ক'ৰ পৰা ক'লে অঁ ধেমাজিৰ পৰা ক'লে ন অঁ

হয় ক'লৈ

এহেজাৰকে লওঁ আপুনি অঁ এক ৰাতিৰ কাৰণে এহেজাৰকে লয় আপোনাৰ থকাৰ থকাৰ কাৰণে আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো দিয়া হয় আৰু খালী আপোনালোকে লাঞ্চ আৰু মানে ডিনাৰটো মানে দুপৰীয়া সাঁজ আৰু ৰাতি সাঁজ মানে নিজৰ পইচা দি খাব লগা হয়

গাড়ী কেইজন মানুহ আহিব আপোনালোকে

আপুনি এতিয়া কেইদিনৰ কাৰণে আহিব

অঁ অঁ অঁ অঁ অঁ

হোৱাটছ আপ পঠাই দিম আপুনি অঁ আপুনি হোৱাটছ আপৰ নাম্বাৰটো মোক দি দিব মই তাত হেৰি কৰিব

ঠিক আছে অঁ